হয় মই তাপসে ক'লোঁ আপো আপোনাৰ চব্জিৰ দোকান আছে ন একচোৱেলি মোৰ এখন মানে বিয়া আছিল বিয়াৰ কাৰণে অলপ চব্জি লাগিছিল মানে

তাৰিখটো মানে আপোনাৰ নেক্সট মাহৰ বাইছ তাৰিখ মানে আছিলে বিশ তাৰিখ মানে দিব লাগিব আৰু হয় হয় অকণমান মানে সৰহকৈ লিষ্টখন যেনেকৈ আলু দি দিয়ক পোন্ধৰ কিলোমান পোন্ধৰ কিলো দিয়ক পিঁয়াজ দি দিয়ক বাৰ কিলো বন্ধাকবি অঁ ৰঙলাও দিয়ক ৰঙলাও তিনিটা মান দি দিয়ক তিনি চাৰিটা মান ধৰক বন্ধাকবি দিয়ক দহ কিলো মান অঁ স্কোৱাচ স্কোৱাচ দি দিয়ক বেঙেনা দি দিয়ক অঁ কচু দি দিয়ক চপৰ কাৰণে লাগিব এইটো

সেইটো অঁ দি দিয়ক দহ বাৰ কিলো মান দি দিয়ক আৰু আপোনাৰ তি তিয়ঁহ চালাডৰ কাৰণে তিয়ঁহ আছে নেকি তিয়ঁহ গাজৰ এনেকৈ অঁ এনেকৈ তিয়ঁহ দি দিয়ক চপাক তিনি কিলো মান দি দিয়ক অ' গাজৰো দি দিয়ক আপোনাৰ গাজৰ দি দিয়ক চাৰি কিলো মান দি দিয়ক

হয় নেকি এনে দিয়ে অকণ কমাই নিদিয়ে নেকি

অঁ বিলাহী দিব বিলাহী দিব

বস্তুখিনি এতিয়া আপুনি মোটামুটি পইচাটো মিলাই চাব আৰু খালি বেছিকৈ লোৱা যাবতো অঁ ঠিক আছে আৰু আদা লাগিব নহয় আদা এনেকৈ আদা জলকীয়া জলকীয়া কেঁচা জলকীয়া লাগিব সৰু আলুটো নালাগে আপুনি সেই ফুলকবি কৰি দিয়ক ফুলকবি

অঁ দি দিয়ক বিশ কিলো মান দি দিয়ক ঠিক আছে বাৰু দিয়ক হৈ যাব আৰু ঠিক আছে বাৰু দিয়ক হৈ যাব এইখিনি হ'লে হৈ যাব ঠিক আছে দিয়ক